আমাৰ অঞ্চলত ৰন্ধা কিছুমান পাৰম্পৰিক খাদ্যৰ ভিতৰত আমি গাহৰি মাংস শুকুটি আৰু ক'লা কচুৰে ৰন্ধা কিছুমান খাৰজাতীয় খাদ্যৰ কথা ক'ব পাৰোঁ আমি শুকান মাছ ৰ'দত দি কেনে যিখি যিটো মাছ শুকোৱা হয় সেইটো আচলতে আমাৰ তিৱা সংস্কৃতিৰ বাবে বা তিৱাসকলৰ বাবে অতিকে প্ৰয়োজনীয় খাদ্য আমাৰ তিৱা সংস্কৃতিৰ ভিতৰত শুকান মাছৰ যিটো খাদ্য বনোৱা হয় খাৰ দি কেনে সেই খাদ্যটো আমাৰ তিৱা সংস্কৃতিত বহুতেই প্ৰচলিত আমি যিকোনো উৎসৱ পাৰ্বণৰ ক্ষেত্ৰতেই হওঁক আমি এই শুকুটিটো আমাৰ মাজত প্ৰচলিত হৈয়ে আৰু উৎসৱ পাৰ্বণ বিহু বহাগ বিহু বা মাঘ বিহু আৰু কাতি বিহুত আমি সকলোৱে একেলগে বহি যেতিয়া ভাত খাওঁ তেতিয়া আমাৰ লগত বিশেষকৈ ৰঙালাও বনোৱা চব্জি থাকে ৰঙালাও বনোৱা হয় আৰু ৰঙালাও মাছেৰে য যিটো চব্জি বনোৱা হয় সেই চব্জিটোৰ সৈতে আমি জলপান খাওঁ জলপান মানে যিটো ঢেঁকীত চাউলটো ভাজি কেনে যিটো ঢেঁকীত খুন্দি কেনে বনোৱা হয় সেইটো খাদ্যটো আমি জলপান বুলি কওঁ বহুতে বেলেগ বেলেগ জাগাত বেলেগ বেলেগ নাম দি কোৱা হয় আচলতে আমি সেই খাদ্যটোক আমি জলপান বুলি কওঁ আমাৰ বিহুত অতিকৈ প্ৰয়োজনীয় খাদ্যটোৱে হৈছে সকলোৱে মিলি পৰিয়ালৰ সৈতে সকলোৱে মিলি খাব পৰা খাদ্যটোৱে হৈছে জলপান আৰু এই জলপানটো আমি অকল বিহুৰ ক্ষেত্ৰতেই ব্যৱহাৰ কৰোঁ আমাৰ বহাগ বিহুত যেতিয়া ঘৰৰ গৃহস্থ মূল মূৰব্বীজনক সেৱা কৰা হয় তেতিয়া আমি আচলতে ভাত নাৰান্ধোঁ আমি জলপানেৰে যিটো ৰঙালাও চব্জি বনোৱা হয় বা শুকুটি শুকান মাছৰ যিটো শুকুটি সেইটো বনোৱা হয় আৰু সেইটোৱেই আমি ভাত মানে প্ৰদান কৰি কিনে ঘৰৰ গৃহস্থজনক প্ৰদান কৰি কিনে আমি সেৱা জনাওঁ আৰু কিছুমান ঘৰত মানে কি হয় কিছুমান ঘৰত খাদ্যৰ লগত চুলাইটো ব্যৱহাৰ কৰা হয় আমাৰ যিহেতু জনজাতীয় সংস্কৃতিত চুলাইটো খুবেই প্ৰয়োজনীয় বিহুৱে সংক্ৰান্তিয়ে আমাৰ যিটো চাউলৰ পৰা তৈয়াৰ কৰা হয় চুলাই বনাবৰ কাৰণে যিটো বাখৰ লাগে পঁচা ভাতৰ পৰা যিটো পানী ওলোৱা হয় তাত বাখৰ মিলাই কেনে আমি চুলাই তৈয়াৰ কৰা হয় যিটো কেঁচা মদ বুলি কোৱা হয় আমি সেইটো তৈয়াৰ কৰে কিছুমান ঘৰত আৰু বিহুৱে সংক্ৰান্তিয়ে ক'ব গ'লে এই বস্তুটো খুবেই দৰকাৰী সকলোৱে মিলি কেনে সকলো পৰিয়ালৰ গোটেই মানুহবোৰ এক লগত বহি কেনে এই চুলাই মদটো গ্ৰহণ কৰে আৰু শুকুটি লগত শুকুটি কিছুমানে শুকুটি খাই ভাল পায় চুলাই মদৰ লগত শুকুটি খালে কি হয় মানে জ্বলা দি কেনে যিটো খাৰেৰে তৈয়াৰ কৰা হয় শুকুটিটো এই শুকুটিটো খাই কেনে এটা খুবেই ভাল পায় আৰু খাদ্যৰ ক্ষেত্ৰত ক'বলৈ হ'লে আমাৰ যিটো পৰম্পৰাগত খাদ্য সেইটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে আমাৰ গাহৰিটো খুবেই প্ৰয়োজন গাহৰি মাংস সকলো তিৱাই খাই যিহেতু আজিকালি তিৱা সমাজত বৈষ্ণৱ ধৰ্মত দিক্ষিত হৈ গৈছে যিহেতু কিছুমান লোকে গতিকে কিছুমানে গাহৰিটো ব্যৱহাৰ নকৰে আৰু ব্ৰইলাৰ মাংসও বহুতে ব্যৱহাৰ কৰে ব্ৰইলাৰ মাংসটো খুবেই প্ৰিয় খাদ্য হয় তিৱা সংস্কৃতিৰ তিৱাসকলৰ ব্ৰইলাৰ মাংস গাহৰি মাংস খুবেই প্ৰিয় খাদ্য কিন্তু যিসকলে বৈষ্ণৱ ধৰ্মত দিক্ষিত হৈছে তেওঁলোকে বইলাৰ গাহৰি এইবোৰৰ পৰা সম্পূৰ্ণ দূৰত থাকে আৰু যিখিনিত যিটো বৈষ্ণৱ ধৰ্মত দিক্ষিত লোক তেওঁলোকে বিশেষকৈ পাৰ হাঁহ এইবোৰ খাদ্য ব্যৱহাৰ কৰে এইবোৰ খাদ্য গ্ৰহণ কৰে পাৰ হাঁহৰ ক্ষেত্ৰত কিছুমানেতো পাৰ হাঁহ কিছুমানতো নিৰামিষভোজী হয় আমাৰ তিৱা সংস্কৃতিত যিসকল বৈষ্ণৱ ধৰ্মত দিক্ষিত তেওঁলোক কিছুমান নিৰামিষ খাদ্য গ্ৰহণ কৰে আৰু কিছুমানেহে তাৰ মাজত কিছুমানে হাঁহ পাৰটো গ্ৰহণ কৰে আৰু পনীয় বুলি ক'লে পনীয় মানে চুলাই যিটো চুলাই সেইটো বৈষ্ণৱ ধৰ্মত দিক্ষিত লোকসকলে ব্যৱহাৰ নকৰে যিসকলে বৈষ্ণৱ ধৰ্মত শৰণ লোৱা নাই তেওঁলোকেহে অকল চুলাই মদটো গ্ৰহণ কৰে আৰু খাদ্যৰ ক্ষেত্ৰত আৰু পন্তা ভাত পন্তা ভাতৰ লগত পিটিকা পিটিকা ধৰি লওঁক আলু পিটিকা কঁঠালগুটি পিটিকা পটল বইল কৰি কেনে পটলৰে যিটো পিটিকা বনোৱা হয় সেই পিটিকা আৰু ভোলৰ পিটিকা ভোলটো বইল কৰি লয় কিছুমানে কিছুমানে পুৰি খাই ভাল পায় আৰু মাছ খৰিকাত দি খাই কেনে যিটো টেষ্ট পোৱা যায় আচলতে সেই টেষ্টটো সকলোতে পোৱা নাযায় মাছ খৰিকাত দি কেনে পিটিকি লৈ পুঠি মাছৰ সৰু সৰু যিবিলাক মাছ হয় পুঠি মাছ গৰৈ মাছ এইবোৰ বিশেষকৈ পুৰি কেনে খাই আৰু শনিবাৰে দিনটোত গৰৈ মাছ পুৰি খালে ভাল বুলি এটা জনবিশ্বাসো আছে গতিকে বিশেষকৈ আমাৰ তিৱা সংস্কৃতিত বস্তুবোৰ মানে আলু পটল ভেণ্ডি বা পিঁয়াজ ইত্যাদি খাদ্যবোৰ পুৰি খাই কেনে বেছি ভাল পায় আৰু পন্তা ভাতটো সকলোৰে ঘৰত থাকেই বুলি ক'ব পাৰি গৰম দিনত পন্তা ভাতৰ লগত পিটিকা বনাই খাই ভাল পায় তেওঁলোকে